পাঁচ তাৰিখ বাৰ মাহ দুহেজাৰ চৌব্বিছ ছয় তাৰিখ সাত মাহ দুহেজাৰ একৈছ তিনি তাৰিখ সাত মাহ দুহেজাৰ বাইছ চৈধ্য তাৰিখ ন মাহ দুহেজাৰ পঁচিছ পোন্ধৰ তাৰিখ সাত মাহ দুহেজাৰ ঊনৈছ